আইনগত ব্যৱস্থাই পক্ষপাত কৰে যেন কেতিয়াবা কেতিয়াবা অনুমান হয় কাৰণ ধনবলত মানে কি হয় বহুত মানুহ আইনৰ মেৰপেছৰপৰা মানে বাচি যায় যেন অনুমান হয় কাৰণ কেলে কৈছোঁ সাধাৰণ মানুহবোৰ আচলতে এনেকুৱা টকা পইচা নথকা কাৰণে সাৰি যাব নোৱাৰে কিন্তু ধনী মানুহবিলাক মানে যিকোনো ব্যৱস্থাৰে নহওক টকাৰ বলত সাৰি যায় যেন লাগে অনুমান এটা হয় এই মাটি বাৰী ক্ষেত্ৰতে দেখিছোঁ এই এটোকোৰা মাটি দালালিয়ে দুজন ব্যক্তিক বিকি কৰিলে প্ৰথমজনৰ চব কাগজ পত্ৰ সম্পূৰ্ণ আছে আৰু দ্বিতীয়জন ব্যক্তিক বিক্ৰী কৰিলে তেওঁ আকৌ এজনৰ ওপৰত দখল কৰিছে বুলি মানে আইনৰ সহায় ল'বলৈ গৈছে পথমে যিজন ব্যক্তিয়ে মাটি লৈছিলে তেখেতে সকলোখিনি প্ৰমান পত্ৰ দিয়াৰ পিছতো আদালতে যি মাটি বিক্ৰী কৰিছিলে মাটি গ্ৰাহকৰ ওপৰত আচলতে বিচাৰ কৰিব লাগে কিন্তু সেইখিনি হৈ নুঠেগৈ মাটিয়ে যি দুজনে কিনিছিলে তেওঁলোকৰ ওপৰতে তেওঁলোক দুজনৰেই ভিতৰতে মানে কি হয় বিচাৰটো চলি থাকে মই ভাবোঁ এই মাটি বাৰী ক্ষেত্ৰত বিশেষকৈ এতিয়া যিবোৰ দালালিয়ে মানে মাটি দালালি কৰি এটোকোৰা মাটিকে বিভিন্ন ব্যক্তিক বিক্ৰী কৰি হাৰাশাস্তি কৰিছে গতিকে সেই বিক্ৰী কৰা দালালিসমূহকহে আইনী ব্যৱস্থাৰে প্ৰথম আইনৰ কাঠগৰাত থিয় কৰাই এই মাটি কিনা গ্ৰাহকসকলক মানে এটা সু ব্যৱস্থা কৰি দিব লাগ